অ হেল্ল' কোনে কৈছে অ হয় হয়

অ মাংস পাব আমাৰ কি মাংস লাগিব আপোনাক

আছে আমাৰ দুই কেজিৰ পৰা আছে দুই কেজিৰ পৰা আঢ়ৈ কেজিৰ ভিতৰত পাব কিমান লাগিছিলে বাৰু আপোনাক পঁইত্ৰিছ কেজি লাগিব ন' কটাটো লাগিবনে নে গোটাটো লাগিব

অ পাব পাব আপুনি ডাঙৰটোৱে লৈ ল'ব নিজে চাব আহি আপুনি আনে কাটি থকা সময়ত আপুনি চাইকেনে ল'ব পাৰিব এনেই আপোনাৰ এতিয়া আপোনাৰ দুশ চল্লিছ টকাকৈ লৈ আছোঁ কেজি কটাটো আৰু গোটাটো আপোনাৰ পাইকাৰী ৰেটতে দি আছোঁ দুশ এশবিশ টকাকৈ দি আছোঁ

হ'ব বাৰু আপুনি যদি লয় কিবা এটা কমাই দিম বাৰু আমাৰ ইমান এটা লাভটো নেথাকে বাৰু ব্যৱসায়টো চলি আছে বুলি আমি হেৰি কৰি আছোঁ বাৰু আহিব আপুনি পাই যাব পাঁচ টকা মানকৈ কমাই দিম যাওক অ অ দুশ দহ টকাকৈ অ হ'ব দিয়ক হ'ব দিয়ক দুশ বিশ টকাকৈ দিব যাওক নহ'লে অ ওচৰৰে মানুহ আৰু ঠিক আছে আহি যাব আপুনি মোক যোগাযোগ কৰিব আপুনি কেতিয়ালৈকে আহিব অ হ'ব দিয়ক আপুনি মোক যোগাযোগ কৰিব দিয়ক ফোন কৰিম বাৰু আপোনাক আ হ'ব দিয়ক অ আ এইটো মোৰ নাম্বাৰে আ আ ঠিক আছে হ'ব দিয়ক অহ